সাঁতোৰতো আচলতে নদীত সাঁতোৰা বা ছুইমিং পুলত সাঁতোৰা পুখুৰীত সাঁতোৰা অলপ ডিফাৰেন্স হয় নদীত সাঁতোৰাতো অলপ কষ্ট কিয়নো নদীত সোঁত থাকে প্লাছ ইয়াত আপোনাৰ পুখুৰীত সোঁত নাথাকে ছুইমিং পুলতো তেনেধৰণৰ ইমান সেই নাথাকে আমি মোটামুটি আধাঘণ্টা সময় সাঁতুৰিব পাৰোঁ আধাঘণ্টা সময় বহুত তিনি চাৰিটামান ষ্টাইলত সাঁতুৰিব পাৰোঁ থিয় হৈ পাৰোঁ আপোনাৰ ওপৰলৈ মুখখন কৰি বা এখন হাতেৰে এখন হাত পানীত ৰাখি এখন হাত ওপৰলৈ উঠাই তেনেকৈও সাঁতুৰিব পাৰোঁ প্লাছ দুইখন হাত ওপৰলৈ উঠাই খালী ভৰিৰে তেনেকৈও চেষ্টা কৰি চাইছোঁ তেনেকৈও পাৰি বেছি টাইম নোৱাৰি তেনেকৈ কিন্তু নৰমেল সাঁতোৰ যিটো দুইখন হাতেদি সেইটো সাঁতোৰ মোটামুটি আমি আধা ঘণ্টা ওপৰলৈকে সাঁতুৰিব পাৰিছোঁ আমি লগ বন্ধুৰ লগত সাঁতোৰোঁতে আমি নিজৰ মাজতে সেইটো চাওঁ কোনে কিমান দেৰি সাঁতুৰিব পাৰে কোনোবাই দহ মিনিট পাৰে কোনোবাই পোন্ধৰ মিনিট কোনোবাই বিছ মিনিট কিন্তু আমি আধা ঘণ্টালৈকে সাতুৰি থকা আছো সাঁতুৰি পাৰিছোঁ আধা ঘণ্টালৈকে পাৰিছোঁ সাঁতুৰিব